হেল্ল' হয় হয় ট্ৰেভেল এজেঞ্চিত লাগিছেনে অ' মই দুঘণ্টাৰ আগতে এখন কেব বুক কৰিছিলো তেওঁক কল কৰি আছো এতিয়ালৈকে ফোনটো লগা নাই মোৰ যাবলৈ অলপ দেৰি হৈছে আপোনালোকে অনুগ্ৰহ কৰি নম্বৰটোত এবাৰ কণ্টেক্ট কৰি চাওকচোন যাতে মোক অতি সোনকালে মই যাবলৈ পাৰো